মই প্ৰায়ে বাতৰি শুনো দিনটোত মই প্ৰায় চাৰিটামান সময়ত মই বাতৰি শুনো আৰু প্ৰথমতে ৰাতিপুৱা বাতৰি কিনি লওঁ তাৰপিছত দুপৰীয়া এবাৰ শুনো তাৰপিছত সন্ধিয়া এবাৰ শুনো আৰু তাৰপিছত ৰাতি শোৱাৰ সময়ত এবাৰ বা আমি বাতৰি শুনো আৰু এই বাতৰি বাতৰিখিনিৰ ভিতৰত প্ৰথমতে মই মোৰ পচন্দৰ মূল বাতৰিসমূহ প্ৰথমতে মই ৰাজনীতিৰ বাতৰিখিনিক মই প্ৰথম অগ্ৰাধিকাৰ দিওঁ এইখিনি প্ৰথমতে শুনি লওঁ তাৰপিছত গোটেই ভাৰতবৰ্ষৰেই হওক বা বিশ্বৰেই হওক শিক্ষা আৰু বিজ্ঞানৰ কিবা সাল সলনি কিবা নতুনত্ব আহিছে নেকি সেইখিনিৰ ওপৰত মই বাতৰি শুনি লওঁ তাৰপিছত মই ব্যৱসায় সম্পৰ্কীয় বাতৰিসমূহৰ মোৰ বিশেষ এটা পচন্দ আছে ধৰি লওক ব্যৱসায় কেনেকুৱা বৰ্তমান ভাৰতৰ অৰ্থনীতিৰ ব্যৱস্থা কেনেকুৱা উন্নত হ'ল বা কিবা নিম্নগামী হ'ল নেকি সেই বিষয়বস্তুখিনিৰ ওপৰতো মই চকু দিওঁ আৰু লগতে মই খেল ধূলাৰ প্ৰতি মই বিশেষ আগ্ৰহী হিচাপে মই খেলৰ বাতৰিখিনিও মই লৈ থাকোঁ বিশেষকৈ মই ভাৰতীয় ক্ৰিকেট দলৰ খেলখিনিক মই বেছি প্ৰাধান্য দিওঁ আৰু তা তাৰপিছত মই মনোৰঞ্জন চিনেমাই হওক ছিৰিয়লেই হওক বা বিভিন্ন মনোৰঞ্জনমূলক গীত মাত নাট্য সন্মিলন সাংস্কৃতিক অনুষ্ঠান এইবিলাকৰ ওপৰতো মই বাতৰিখিনি গোটেই অসমৰে হওক বা ভাৰতৰে হওক এই সাংস্কৃতিক অনুষ্ঠান সম্পৰ্কীয় বাতৰিবিলাকতো মই বিশেষ এটা অগ্ৰাধিকাৰ দিওঁ আৰু এইখিনি বাতৰি মই প্ৰত্যেক দিনেই মই প্ৰায় মই কোৱা সময়সূচীমতে মই প্ৰায় শুনিয়ে থাকোঁ মই বাতৰি অৱশ্যে খুব কমকেহে পঢোঁ কিন্তু মই বাতৰি শুনো এইখিনিয়ে মোৰ